উচ্চ শিক্ষাৰ কাৰণে শিক্ষাৰ্থীয়ে আৰ্থিক অৱস্থাৰ কাৰণে কিছুমানে ওচৰতে লয় দুনী আমাৰ ওচৰতে দুনী আছে কলেজ এইটো অলপমান দূৰত পঢ়াবিলাকে চাৰিআলি আৰু মঙ্গলদৈত পঢ়ে আমাৰ ছোৱালীয়ে চাৰিআলিত চাইন্স পঢ়িছিলে সৰু ছোৱালীজনীয়ে এজনীয়ে নাৰ্চ পঢ়িছিল গুৱাহাটীত তাৰপিছত বহুত পিছপৰা ঠাই যোৱাৰ অসুবিধা হ'লেও তেনেকৈ পাছ কৰিছে আৰু ডাঙৰজনীয়ে এম এ পাছ কৰিছে ছিপাঝাৰ কলেজৰপৰা তাৰপিছত বহুত ইয়াৰপৰা গাড়ী গুৰাৰ অসুবিধা তেনেকৈ ৰুম লৈ থাকি পঢ়িয়েই সেনেকৈ পাছ কৰি এতিয়া সৰুজনীয়ে ছাইন্স কমপ্লিট কৰিলে বি এচ চি তাৰপিছত ওচৰ চুবুৰীয়াখিনিৰো সেয়ে অসুবিধা গাড়ী গুৰা কাৰণে যিবিলাকৰ আৰ্থিক অৱস্থা নাই তেওঁলোকৰ ওচৰতে কলেজত নাম লগাই দিয়ে আকৌ অলপ থকাবিলাকে অলপ দূৰৰ চাৰিআলি আৰু মঙ্গলদৈত পঢ়ায় কিছুমানে পঢ়ে ছাইন্সে পঢ়িব ইচ্ছা কৰে যিহেতু চব বৃত্তিমুখী হ'ব খোজে আজিকালি চাকৰি কাৰণে ৰখি থাকি কাম নাই গতিকে উচ্চ শিক্ষা ল'লেও তাৰমানে ঘৰতে বহি থাকিব লাগে গতিকে চব ল'ৰা ছোৱালীয়ে ভাবে হায়াৰ ছেকেণ্ডাৰী চাইন্সত পাছ কৰিলে কিবা এটা বৃত্তিমুখীৰফালে যাব পাৰি আৰু কিছুমানে পঢ়ে আকৌ বেছি ডিগ্ৰীধাৰী লৈ আকৌ বেছি উচ্চ শিক্ষা লৈ আকৌ তেওঁলোকৰ জীৱনটো গঢ়িব ইচ্ছা কৰে সেনেকুৱা আৰু